আমাৰ লখিমপুৰ জিলাত যিহেতু বিভিন্নধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ইয়াত বিভিন্ন সংঘই থিয়েটাৰ অনুষ্ঠিত কৰে আৰু ইয়াৰ খেলপথাৰ সমূহতো বিভিন্ন ধৰণৰ খেল খেলোৱা হয় আমাৰ লখিমপুৰ জিলাত বহুতো চিনেমা হল আছে তাৰেই কেইটামান হৈছে গ'ল্ড বিশ্ব হল নক্ষত্র এই চিনেমা হলবোৰত দৰ্শকে বিভিন্ন ধৰণৰ চিনেমা চাই মনোৰঞ্জন উপভোগ কৰে আৰু এই লখিমপুৰ জিলাৰ খেলপথাৰতেই প্ৰতিবছৰে বহাগী মেলা অনুষ্ঠিত কৰে আৰু এই খেলপথাৰতেই বিভিন্ন ধৰণৰ দিৱসসমূহ পালন কৰা হয় আৰু এই চিনেমা হলবোৰত প্ৰৱেশ কৰোঁতে আমি বিভিন্ন ধৰণৰ পইচা দিবলগা হয়